প্ৰথমতে আমাৰ নিজৰ ঘৰ বা চৌহদটো চাফ কৰি ৰাখিব লাগিব নিজৰ বাৰীখন চাফা কৰি ৰাখিব লাগিব তেতিয়াহে জংগল হ'ব দিব নালাগিব তেতিয়াহে যাতে পোক পতংগৰ উৎপন্ন নহয় যেনে সাপ আৰু সেইবিলাক এই জংঘল চাফা কৰিব যাওঁতে আমি সবলতা সাৱধানতা অৱলম্বন কৰিব লাগিব যেনে জংঘল কাটিব যাওঁতে হাতত হাতমোজা পিন্ধি ভৰিত দীঘল জোতা পিন্ধি যাব লাগিব যাতে তাতে সাপ চাপ থাকিলে খুটিয়াব নোৱাৰে আৰু পোক পতংগৰ পোক পতংগটো ওচৰত হাবি জংঘল আৰু পানীত পানীত বেছি হয় পানীত যেনে লেতেৰা ড্ৰেইন বা খাল আদিৰ ওচৰত ঘৰৰ ওচৰত থাকিলে তাতে পোক পতংগ জন্ম হয় পানীত পানীত যিহেতু মহ মাখি এইবিলাক জন্ম হয় ত' সেই সেইবিলাক আমি চাব লাগিব সেইবিলাক ঠিক কৰি ৰাখিব লাগিব তেতিয়াহে আমি সেইবোৰ সাপে খুটা বা পোকে কামোৰাৰপৰা ৰক্ষা কৰিব পাৰিম